কৃষি সামগ্ৰীবোৰ আমাৰ স্থানৰ পৰা বজাৰলৈ নিবলৈ বহুত অসুবিধা আমি পোৱা যায় যেনেধৰণে আমাৰ ৰাস্তা পদূলি বৰ এটা ভাল নহয় সেইটাত আমি বস্তুখিনি নিবলৈ বৰ ভাল সুবিধা নাপাওঁ লগতে যাতায়কৰ কাৰণে বৰ সুবিধা নাই যিহে আমি পাৰিলে আমাৰ চাইকেল বা ঠেলা তেনেধৰণৰ বস্তুত নিব লগা হয় আৰু যিহেতু বজাৰ খন আমাৰ জেগাৰ পৰা আমাৰ ঘৰৰ পৰা বা আমাৰ পথাৰৰ পা বৰ দূৰ হয় সেইকাৰণে আমাৰ কষ্টৰ হিচাপে আমি ফলটো ইমান বৰ ভালকৈ নাপাওঁ হয় বোলে আমাৰ ৰাস্তাটো ভাল তেতিয়া হ'লে আমাৰ যাতায়কৰ অকমান হ'লেও সহজ হ'লে হয় কিন্তু ৰাস্তা পদূলি বেয়া বাবে আমাৰ বৰ এটা সুবিধা নহয় লগতে আমাৰ শাক পাচলি পা আদি কৰি সকলো বস্তুৰ দাম দৰখিনিত অলপ অসুবিধা হয় সকলোৱে আমাৰ মূলধনটো দিবলৈ টান পায় তেনেধৰণ কৰিলে আমাৰো অসুবিধা হয় যাতায়কৰ বাবে আমাৰ বিশেষ অসুবিধা হয় আৰু আমি যেনেকৈ নিয়া নিয়াৰ ব্যৱস্থা কৰো তেনেকৈ আমাৰ বৰ এটা সুবিধা নহয় আমি বেলেগক যদি নিবলৈ আমাৰ সামগ্ৰী বা আ বস্তুখিনি দিওঁ তেনেহ'লে আমাৰ পৰা মূল ডাঙ সৰু বা ডাঙৰ পইছা মুঠ এটা নিয়ে সেইটোত যদি সিহঁতে বেছিকৈ নিয়ে তেতিয়া আমাৰ কষ্টৰ ফলটো আমি বৰ ভালকৈ নাপাওঁ আমাৰ সেইকাৰণে আমি চাওঁ যে আমি নিজে নিব পাৰোঁ তাত আমাৰ অনেক অসুবিধা বা তেনেধৰণৰ বিপদ আমি পোৱা যায়